সাধাৰণতে মই এজন গাঁৱতে বাস কৰা লোক মাছ ধৰাৰ বিষয়ে কিছুমান কথা মই জানো যিবোৰ আন মানুহে নাজানিবও পাৰে সেইবাবে মই মাছ ধৰাৰ বিষয়ে কিছুমান কথা বাখ্যা কৰিব ওলাইছোঁ মাছ ধৰিবৰ কাৰণে বহুতো সুবিধা বা প্ৰযুক্তি আছে তেনেদৰে ক'বলৈ গৈছোঁ মানুহে মাছ ধৰিবৰ কাৰণে পানীত নোযোৱাকৈ আৰু পানীত গৈ দুই ধৰণে বা বহুত ধৰণে মাছ ধৰিব পাৰে আমি পানীত নোযোৱাকৈ মাছ ধৰিবৰ হ'লে বৰশী আছে জাল আছে তেনেদৰে বৰশী দুই প্ৰকাৰৰ এটা হৈছে দাং বৰশী আৰু এটা হৈছে হাত বৰশী দাং বৰশী আমি এজেগাত ৰৈ সেই বৰশীটোত মাছৰ প্ৰিয় খাদ্য এটা লগাই মাছটো যেতিয়া তোলা হয় তাক আমি দাং বৰশী বুলি কওঁ হাত বৰশীটো হৈছে আমি হাতৰ এটা চাইজত বাঁহ এটুকুৰা কাটি লগাই লৈ সেই বাঁহ টুকুৰাত এডোখৰ ৰছী লৈ বৰশী লগাই আমি বিল নদ নদী জান জুৰি আদিত পেলাই থৈ আহোঁ তাৰ পাছদিনা চাব যাওঁ সেই মাছটো লাগিছে বা লাগিলে আমি উঠাই আনোঁ তেনেদৰে ধৰা হয় জাল জাল যে খেৱালী পৰঙি বা টঙি জাল খেৱালী জালটো হৈছে আমি পাৰৰ পৰা ৰখি জাল পুখুৰীত হওঁক জান জুৰি হওঁক আদিত আঁতৰৰ পৰা আমি জালখন চবিয়াই মাৰি মাছ টানি অনা হয় তাত মাছ সৰু ডাঙৰ সকলোবোৰ মাছ অহা আহে পৰঙি জালখন হৈছে আমি ৰখি এডাল দাঙিৰে চাৰিওকাষে কলৰ পতুৰা কাটি কাৰণ পৰঙি জালখন হৈছে চাৰিচকীয়া পাতি থোৱা হয় সেই চাৰি চুকত ৰাখি মাছৰ বাবে তাত খাদ্য দি আমি সেই জালখন দাঙি দিয়া হয় তাত আমি তেতিয়া সৰু ডাঙৰ সকলোবোৰ মাছ পোৱা যায় আমি এতিয়া ক'বলৈ গ'লে পানীত নামি কিদৰে মাছ ধৰিব পাৰি পানীত নামি হ'লে আমি কম পানীত ধৰিব হ'লে মাছ লাঙি ব্যৱহাৰ কৰোঁ লাঙি এখন জাল সেই জালখন আমি পাতি থৈ আহোঁ তাত চাইজৰো কথা আছে কিছুমান পাতি থৈ আহোঁ পাতি থৈ আহি আমি যেতিয়াই পাতোঁ তাৰে অলপ দেৰি পাছত চাবলৈ যাওঁ তাত মাছ লাগি ধৰি আছে তাৰ পৰা মাছকেইটা এৰাই আনি আমি লৈ আহিব পাৰোঁ জাকৈ আছে জাকৈ হৈছে বাঁহেৰে তৈয়াৰ কৰা এখন এখন সঁজুলি সেই সঁজুলিখন আমি এডাল ৰছী থাকে এখন হাতেৰে সেই জাকৈখন ধৰা হয় ধৰি আনি আমি চোঁচৰাই দিলে সেই মাছ আমি ধৰিব পাৰোঁ পল পলৰে আমি মাছ ডাঙৰ মাছ ধৰিব পৰাৰ কাৰণে ব্যৱহাৰ কৰা হয় পানীত কম পানীতেই ধৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয় পলটো চবিয়াই মৰা হয় অসমীয়া ভাষাত বা গাঁৱলীয়া ভাষাত ক'বলৈ গ'লে চবিয়াই মৰা হয় চবিয়াই মাৰোতে এটা শব্দ হয় মাছৰ মাছটো পৰাৰ লগে লগে সেই মাছটো পৰাৰ শব্দ শুনি মাছুৱৈজনে বা আমি সেই মাছটো ধৰিব গম পাওঁ মাছটো পৰিছে বা আমি ধৰোঁ তেতিয়া এটা হৈছে জুলুকি জুলুকি কম পানীত ধৰা হয় জুলুকি আমি কিছুমান খাদ্য দি ধৰিব পাৰোঁ যেনে দৰে মাছৰ কাৰণে খাদ্য দি থৈ আহিলোঁ সেই জুলুকি আমি সৰু ডাঙৰ সকলো মাছ ধৰিব পাৰোঁ প্ৰায়ভাগ সৰু ডাঙৰ পলত ডাঙৰ মাছ আৰু জুলুকিত সৰু ডাঙৰ দুয়োবিধ মাছ ধৰিবৰ কাৰণে ব্যৱহাৰ কৰোঁ তেনেদৰে আমি এতিয়া পুখুৰীৰ পানী বেছি থকা বিল আদিত মাছ ধৰিবৰ কাৰণে আমি ডাঙৰ জাল ব্যৱহাৰ কৰা হয় যি জালখন সক প্ৰায়ভাগ বহুকেইজন মানুহ ধৰি নেট জাল বুলি কোৱা হয় বহুকেইখন মানুহ ধৰি সেই জালখন টানি অনা হয় কাৰণ চোঁচৰাই অনা হয় বুলি কয় পানীৰ তলে তলে তেতিয়া সৰু ডাঙৰ সকলোবোৰ মাছ পাৰলৈ টানি আনে টানি আনোতে গোটেই মাছখিনি ধৰা হয় তেনেকৈ এতিয়া ক'বলৈ গ'লে আৰু আছে আৰু ক'বলৈ গ'লে আমি মাছ ধৰোঁ ৰাতি জোৰ চাওঁতে মাছ ধৰিব পাৰোঁ ৰাতি পোহৰত পচাৰ দ্বাৰা মাছ ধৰিব পাৰোঁ ৰাতি জান জুৰি আদিত সকলোবোৰত পচা দা জুলুকি আদিৰ দ্বাৰা মাছ ধৰিব পাৰোঁ আমি পানীত গৈ ৰাতি চেপা পাতিব পাৰোঁ যি দুয়োটা চাইদে দুখনি মুখ থকা হয় যেতিয়া তাত সোমাই কিন্তু মাছটো সোমোৱাৰ পিছত মাছটো ওলাই আহিব নোৱাৰে আমি এটা আলিত বা কম পানী বৈ থকা এটা লোৰত সেই চেপাটো পতা হয় চেপাটো পতাৰ লগে লগে তাত মাছ যোন বাটেৰে অহা হয় সেই বাটেৰে সোমাই যায় কিন্তু ওলাবৰ কাৰণে নোৱাৰে আমি সেই চেপাটো ৰাতিপুৱা হওঁক যেতিয়া আমি পাতোঁ তাৰে অলপ দেৰি পাছত অনা হয়